অঁ হেল্ল' হয় হয় লাগিছে কওকচোন হয় হয় কওকচোন অঁ প্ৰথমতে আপোনাক ক্ষমা খুজিছোঁ আপোনাৰ হয় হয় আপুনি কাৰ এটেণ্ডেণ্ট হিচাপে আছে আপুনি হয় হয় আপোনাৰ কি ৰোগ হৈছে আপোনাৰ হয় হয়

হয় হয় আপোনাৰ মই বুজি পাইছোঁ হয় হয় আচলতে কি হৈছে আমাৰ তেনেকৈ যোনবোৰ দৰৱ পাতি আছে তেনেকৈ আমাৰ এতিয়ালৈকে চাপ্লাই তেনেকৈ অহা নাই আৰু আহিছে যদিও কম কম আপোনাৰ দৰৱবোৰ আহিছে চ' হয় আমাৰ এতিয়া এতিয়া মোৰ নিজৰে লাজ লগা হৈছে আপোনালোকে এনেকৈ আপোনালোকে অসুবিধা পাইছে হয় হয় মই আপোনালোকৰ অসুবিধাখিনি মই বুজি পাইছোঁ বাৰু তেনেকৈ এতিয়া আপুনি এতিয়া কল

ইয়াতো ময়ো তেনেকৈ নেজানো কিন্তু এতিয়ালৈকে মই দেখা নাই অহা এতিয়া ভিতৰুৱা কথা

হয় হয় হয় হয় হয় হয় হয় বুজিছোঁ বুজিছোঁ আপোনাৰ অসুবিধাখিনি মই হয় হয় আপুনি হয় হয় আপুনি পাৰিলে এখন লিখিত দিয়ক কিজানি অলপ

আপুনি তেনেকৈ আমাৰ কোন ছাৰক দেখাইছিলে আপুনি অঁ কিবা অসুবিধা পাইছে নেকি তেওঁৰ আণ্ডাৰত

হয় হয় বুজিছোঁ এনেকৈতো আমি দিব নোৱাৰোঁ আৰু এনেকৈ নায়ো আৰু দিব আপুনি আপুনি হয় হয় হয় হয় আপুনি পাৰিলে ডি চিলৈ এখন কমপ্লেইন লেটাৰ লিখক বুজিছোঁ বুজিছোঁ হয় হয় ইয়াত ইয়াত নিজে থাকিব লাগে নিজে মাস্ক মাৰি থাকিব লগা হয় ইমান দুৰ্গন্ধ

হয় হয় হয় হয় কি ক'ব হয় হয় আৰু হয় হয় অঁ হয় হয় হয় আপোনালোকৰ কাৰণেই আমি আছোঁ হয় হয় আৰু কিবা অসুবিধা পালে নিশ্চয় আমাক আকৌ জনাব হয় হয় হয় নিশ্চয় নিশ্চয় আপোনাৰ হয় হয় আপোনালোকো অলপ সজাগ হ'ব

হয় হয় হয় হয় হয় হয় বুজি পাইছোঁ হয় হয় নেপাওঁ নেপাওঁ কিয় হয় বুজিছোঁ বুজিছোঁ বুজিছোঁ হয় অঁ ঠিক আছে দিয়ক ঠিক আছে